হেল্ল' মই কেব এজেঞ্চিক কল কৰিব খুজিছোঁ হয় মই অলপ আগতে আপোনাৰ মই কেব এটা অৰ্ডাৰ দিছিলোঁ হয় সেই কেবটো পলম কৰাৰ বাবে মই কেবটো কেনচেল কৰিব খুজিছোঁ মই বহুত টাইম ধৰি আপোনাৰ ৰখি আছোঁ ত্ৰিছ মিনিট হৈছে চল্লিছ মিনিট হৈছে বেছি হৈছে তাতকৈ ওপৰত হৈছে মই ৰখি আছোঁ হয় ড্ৰাইভাৰটোৱে কৈছে আহি আছোঁ বুলি কিন্তু বহুত পলম কৰিছে মোৰ জৰুৰীকালীন কাম আছে সেইবাবে মই যাব লাগে আপুনি পলম কৰাৰ বাবে মই কেবডাল কেবটো কেনচেল কৰিব খুজিছোঁ সেইকাৰণে কেব এজেঞ্চিক কল কৰা হৈছে যে কেব কেবটো কেনচেল কৰি দিয়ে যেন যদি পাৰে আহিব আপুনি এতিয়াই আহিব পাৰে নহ'বা মই কেবটো কেনচেল কৰিম কাৰণ মোৰ বহুত জৰুৰীকালীন কাম আছে হয় বহুত টাইম ধৰি ৰখি আছো কেনচেল অহা নাই সেইবাবে হয় আপুনি যিমান পাৰে কেনচেল কৰি দিয়ক হয় আৰু বহুত টাইম ধৰি এনেকৈ ৰখাই থৈছে ভাল নহয় ন সেইবাবে আৰু যদি পাৰে যদি কোনোবা উপলব্ধ আছে এই সময়ত আপুনি এতিয়া যদি পাৰে এই পঠাই দিব পাৰিবনে হয় মোৰ লোকেশ্বনটো দিয়া আছে এই লোকেশ্বনত আপোনাৰ আহিলে হ'ল মই ইয়াতে ৰখি আছো বহুত টাইম ধৰি ৰখি আছো সেইবাবে হয় আহিলে বেছি ভাল আছিলে কাৰণ অৰ্ডাৰটো মোৰ বহুত আগতে কৰা হৈছিলে আপোনাৰ কেব এতিয়া বহুত টাইম ধৰি মোক ৰখাই থৈছে হয় এনেকুৱা চাৰ্ভিছটো অলপ ঠিক হোৱা নাই সেইবাবে মই বেয়া মানে বহুত টাইম ধৰি ৰখাই থোৱা কাৰণে মই বেয়া পাইছোঁ সেইকাৰণে আপোনালোকে যদি পাৰে আপুনি কিবা ব্যৱস্থা কৰক নহ'বা মই কেবটো কেনচেল কৰিম কাৰণ মোৰ জৰুৰীকালীন কাম আছে হয় আৰু আপুনি পাৰিলে এটা কাম কৰিব মোৰ কেব মোৰ কেবটো কেনচেল কৰি দিয়ক হয় মই কেবটো কেনচেল কৰিব খোজোঁ নিজৰফালেদি হয় হয় এতিয়াই কেনচেল কৰি দিয়ক যে পিছলৈ হেৰি নহয় বুলি অ' কে ঠিক আছে